উপহাৰ হিচাপে উপহাৰ দিবলৈ গোঁঠা ঊলৰ কাপোৰ পাইছোঁ গুঠি পাইছোঁ হয় মই এগৰাকী বান্ধৱীক উপহাৰ হিচাপে দিবলৈ বুলি এখন ঊলৰ ইষ্টল বুলি কয় যিখনক তেনেকুৱা এখন গুঠিছিলোঁ হয় খুবেই ভাল লাগিছিল সেইটো বন্ধুত্বৰ শ্ৰেয় হিচাপে বান্ধৱীগৰাকীও জন্মদিনত উপহাৰ দিবলৈ গুঠিছিলোঁ আগতীয়াকৈ হয় ভালেমান দিন লাগিছিলেও কাপোৰখন গুঠি মেলি শেষ কৰোঁতে মই কাপোৰখন ঊলৰ কাপোৰখন এটা ফ্ৰেম বনাই গুঠিছিলোঁ ঊলৰ কাপোৰ গুঠাৰ বিভিন্ন ধৰণৰ নিয়ম আছে মই সেই ফ্ৰেম ফ্ৰেম ফ্ৰেমত গুঠিয়েই তৈয়াৰ কৰিছিলোঁ ঊলৰ কাপোৰখন কাপোৰখনৰ বহুত উম আছিল আগতেও তেনেধৰণে তৈয়াৰ কৰিছোঁ সেই গম পাইছোঁ যে ভাল উম আছে আৰু বান্ধৱীগৰাকীৰ জন্মদিনত দিয়া পাছত তাই জনাইছিল যে হয় কাপোৰখন লৈ পাই তাই যথেষ্ট সুখী বন্ধুত্বৰ চিন হিচাপে কাপোৰখন সদায় লগত ৰাখিম বুলি কৈছিল সেই অভিজ্ঞতাটো মোৰ স্মৰণীয় হৈ থাকিব উপহাৰ দিবলৈ উপহাৰ দিবলৈ বুলি গোঁথা কাপোৰৰ আনন্দই সুকীয়া হয় যিহেতু তাইয়ো মোৰ বিশেষ এগৰাকী বান্ধৱী আছিল উপহাৰ দিয়া সকলো বস্তুতে যিটো বহুতখিনি মৰম আৰু হেঁপাহ জড়িত হৈ থাকে সেয়ে হয়তো কাপোৰখন গুঠি থকা অৱস্থাত কেতিয়াও ভাগৰ অনুভৱ কৰা নাছিলোঁ অনুভৱেই নহ'ল যে কাপোৰখন গুঠি থাকোঁতে কিবা ভাগৰ লাগিছে বা আমনি লাগিছে বুলি উপহাৰ দিয়া কাপোৰখনত যথেষ্ট মৰম সুমাই থাকে ঊলৰ ঊলেৰে গোঁথা কাপোৰখন উপহাৰ হিচাপে দি মই যথেষ্ট আনন্দিত হ'লোঁ লগতে বান্ধৱীগৰাকীও আনন্দিত হ'ল